মই ফুৰিবলৈ মাহঁতৰ লগত পৰিয়ালৰ লগত যাওঁ অকলেও যাওঁ সেইটো মানে ফুৰিবলৈতো সকলোৱে যায় আৰু মাহৰ লগত যদি যাওঁ মই তেতিয়া ঘৰৰ সকলো বস্তু ভালকৈ থৈ যাওঁ আৰু ফুলৰ ফুল ফুলত যোনবোৰ প্ৰয়োজনীয় বেছি সেইবিলাক ভিতৰত সোমোৱাই থৈ যোৱা হয় আৰু যোনবোৰ বাহিৰত থ'ব পাৰি সেইবিলাক পানী চানি ভালদৰে দি থৈ যোৱা হয় গোবৰ চোবৰ পেলাই থৈ যোৱা হয় আৰু সেয়াই আৰু সব ধুনীয়াকৈ সুন্দৰভাৱে থৈ যোৱা হয় আৰু তলা চাবি ভালদৰে লগাই থৈ যোৱা হয় লাইট ছাইট ধুনীয়াকৈ থৈ যোৱা হয় আৰু গৰু পোহনীয়া গৰু ছাগলী কুকুৰা হাঁহ আদি সকলোবোৰৰ দানা দিবলৈ গাহৰি থাকিলে গাহৰি যোনবোৰ থাকে আৰু জ জীৱ জন্তু সেই সকলো দায়িত্ব ওচৰৰ খুৰা খুৰী বা বৰমা বৰদেউতা কোনোবা যদি থাকে তেতিয়া আমি এনেকৈ দি থৈ যাওঁ বৰমাও আছে বৰদেউতাও আছে খুৰা খুৰী দাদা বৌ বৰদেউতাহঁতৰ সকলো আছে কোনোবা এজ এঘৰক দি থৈ যোৱা হয় আৰু তেতিয়া মানে চিন্তা কৰিবলগীয়া নাথাকে আৰু আমি ফুৰিবলৈ পৰিয়ালৰ লগত ফুৰিবলৈ বহুত কৈছোঁ আৰু আমাৰ লগত বৰ বৰমা বৰতেউতাহঁতেও গৈছে খুৰা খুৰী তেনেকৈ গ'লেও তেতিয়া মানে আমাৰ আৰু বেলেগ যদি ওচৰ আছে সেইসকলক কৈ থৈ যাওঁ আৰু চাব বুলি ভালকে আৰু ঘৰৰ ঘৰটো ধুনীয়াকৈ যোনদিনা যাওঁ তাৰ আগদিনাখন আমি ধুনীয়াকৈ সাৰি মুচি চাফা কৰি থৈ যাওঁ তাৰপাছত ৰাতিপুৱা সাৰি মেলি সোনকালে ওলাই যোৱা হয় আৰু ক'ৰবালৈ গ'লে আচলতে ভাত খাই ল'ব নালাগে তেতিয়া গা বেয়া হোৱা চান্স থাকে আৰু পৰিয়ালৰ লগত বহুত জেগা ফুৰিব গৈছোঁ যেনে ঐতিহ্যময় ঠাই শিৱসাগৰ গৈছোঁ শিৱসাগৰটো জানেই সকলোৱে আমাৰ ঐতিহ্যময় ঠাই তাত শিৱদ'লৰ পৰা আদি কৰি ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আদি সকলো আছে আৰু সকলোৱে গৈছোঁ আৰু বহুত ভাল লাগে তাত গৈ মনটো শান্তি লাগে মানে মনটো ফ্ৰী লাগে আৰু আৰু সেই পৰিয়ালৰ লগত গৈ বেছি ভাল লাগে ফূৰ্তি কৰা হয় তেনেকেই বহুত ফু ফূৰ্তি কৰা হয় আৰু গৈ ভাল লাগে তাৰপৰা এনেকৈ যাওঁ বেছিকৈ আমাৰ জানুৱাৰী ডিচেম্বৰত যোৱা হয় আৰু জানুৱাৰীত যোৱা হয় তেতিয়া আমি মানে ফূৰ্তি ক'ব পাৰোঁ আৰু ভালকৈ তাৰপৰা যাওঁ যাওঁ এদিন যদি আমি এদিনীয়া যদি আমি দিনটোৰ কাৰণে যাওঁ তেতিয়া গৰু ছাগলীবিলাক ধুনীয়াকৈ বান্ধি থৈ যাওঁ আৰু জীৱ জন্তু ফুল চুলবোৰ থৈ যাওঁ যদি দুদিন তিনিদিন যোৱা হয় তেতিয়াহে তেতিয়াহে ওচৰ ঘৰত কৈ থৈ যোৱা হয় আৰু ফেমিলিৰ লগত আমি চৰাইদেউ গৈছিলোঁ চৰাইদেউটো বহুত আছে ঐতিহ্য়ময় শিৱদৌল চৰি মৈদামবিলাক আছে বহুতো চাবলগীয়া বস্তু আছে বহুত চাই দেখিছোঁ মানে বহুত জানিছোঁ তাৰ মানুহবোৰৰ লগত কথা পাতিছোঁ বহুত ভাল লাগে আৰু আৰু মা দেউতাই দেখাই দিয়ে এইটো এই বস্তু এইটো সেইটো সেইটো বস্তু বুলি দেখাই দিয়ে চিনাকি কৰাই দিয়ে বহুত ভাল লাগে আৰু তেনেকৈ মা দেউতাৰ লগত যোৱা হয় আৰু ভাল লাগে আৰু ফূৰ্তি কৰা হয় নাচি বাগি যাওঁ তাত বনাই মেলি খাওঁ ফূৰ্তি কৰোঁ এটা দিন মানে এনেকৈ আমি পঠিয়াওঁ আৰু বেছি দূৰ গ'লেও ভাল লাগে বহুত ধুনীয়া ধুনীয়া ঠাই দেখিবলৈ পাওঁ নিজৰ ঠাইতকৈ বেলেগৰ ঠাইত গৈ কিমান সৌন্দৰ্য উপ সৌন্দৰ্যবোৰ উপভোগ কৰিব পাওঁ সেইবাবে গৈ ভাল লাগে ফেমিলিৰ লগত ফেমিলিৰ লগতো গৈ থকা হয় সেইবাবে কেতিয়াবা অকলেও গৈ চোৱা হয় লগৰবোৰৰ লগত সেনেকেও বহুত ভাল লাগে লগৰবোৰৰ লগত গ'লে আচলতে ঘৰখনক ঘৰখনৰ ভালকৈ মানে যদি মই এতিয়া ঘৰৰ তিনি নম্বৰ ছোৱালী সেইবাবে ইমান চিন্তা কৰিবলগীয়া থাকে হ'ল তথাপিও বাহঁত আছে বাবে মাহঁতক চাবলৈ ভালকৈ কৈ থৈ যাওঁ আৰু মোৰ ফুল চুলবোৰ যত্ন ল'বলৈ কৈ থৈ যাওঁ আৰু হাঁহ কুকুৰা মই পুহোঁ হাঁহ কুকুৰাবোৰ চাব ভালদৰে চোৱা চিতা কৰিবলৈ কৈ থৈ যাওঁ আৰু লগৰবোৰৰ লগতো গ'লেও বেলেগ এটা আনন্দ আহে আহে বহুত ভাল লাগে লগৰবোৰৰ লগত গ'লে আমি লগৰবোৰৰ লগত গ'লে সাধাৰণতে এখন বাছত যাওঁ আৰু কি বুলি কয় এটা দিনৰ কাৰণে যাওঁ য'ত বহুত ইনজয় কৰিব পাৰোঁ আমি সকলোৱে তাত মিলি খাওঁ ভোজ শাক বনাই মেলি ধুনীয়াকৈ খাওঁ গান চান বজাই নাচি বাগি অহা যোৱা কৰোঁ আৰু এটা দিন ধুনীয়াকৈ পঠিয়াওঁ আৰু সকলোৱে যায় চাগে লগৰবোৰ লগত সেইবাবে যাবলৈতো সকলোৰে মন যায় সেইবাবে যাওঁ আৰু বিশেষকৈ ডিচেম্বৰ মাহত যাওঁ লগৰবোৰৰ লগত তেতিয়াহে জানুৱাৰী মাহত মা দেউতাহঁতৰ লগত যাব পাৰিম ফেমেলি হৈ সেইবাবে আৰু লগৰবোৰৰ লগত গ'লে আচলতে বহুত ফূৰ্তি কৰা হয় ইটো সিটোৰ লগত ফটো চটো উঠোৱা মেলা এটা মানে মেমৰি হৈ ৰয় আৰু লগৰবোৰৰ লগত মুঠতে বহুত বহুত বেছি ভাল লাগে লগৰবোৰৰ লগত গ'লে লগৰবোৰৰ লগত হাঁহি ফূৰ্তি ধেমালি ইটোৱে আনটোক খাব দিওঁ বস্তু লৈ যাওঁ খোৱা বস্তু সিটো পালোঁ তেনেকৈ বহুত ভাল লাগে আৰু আৰু মাহঁতৰ লগত গ'লেও যদি ভাল লাগে দেখাই দিয়ে এইটো বস্তু এইটো বুলি এনেকৈ ভাল লাগে আৰু মই এতিয়াও আমি যাম এতিয়া ডিচেম্বৰ মাহ যাব এতিয়া ডিচেম্বৰ মাহত গ'লো ডিচেম্বৰ নহয় গ'লো এতিয়া মায়'দিয়া মায়'দিয়াত বহুত ভাল লাগিলে বৰফ পৰি আছে এতিয়া বহুত ঠাণ্ডা কাপোৰ ঠাণ্ডা চাণ্ডা কাপোৰ লৈ গৈছোঁ আৰু তাত পাহাৰ বহুত ভাল লাগে তাত তাত গৈ বহুত প্ৰথমবাৰ গৈছোঁ তথাপিও বহুত ভাল লাগিছে আৰু এতিয়া আমি লগৰবোৰৰ লগত যাম লগৰবোৰৰ লগত যাম পয়ত্ৰিছজনীয়া যাত্ৰা এখন বাছ লৈছোঁ আমি এতিয়া যাম পাছিঘাট যাম এইবাৰ পাছিঘাট তাত বহুত ভাল লাগিব আৰু লগৰবোৰৰ লগত যাম যি আমি পয় তেত্ৰিছজনী গৈছোঁ তাৰ ভিতৰত কেইটামান নাম কৈ দিছোঁ আৰু সুৰঞ্জনা সৃষ্টিকা মায়া স্মৃতি প্ৰিন্সি নিভা উৰ্বশী প্ৰতীক্ষা সুৰ্ময়ী হিৰণ্যপ্ৰভা প্ৰীতি সৃষ্টি ৰিয়া দিয়া ৰীনা মীনা আমি সকলো যাব আৰু ভাবিছোঁ আমি বহুত ইনজয় কৰিম বুলি আৰু আমি তাতো এটা নতুন অভিজ্ঞতা লৈ আহিম আমি আৰু যোৱাবাৰ আমি বেছি দূৰ যোৱা নাছিলোঁ যোৱাবাৰ আমি গৈছিলোঁ হেৰি শিৱসাগৰ গৈছিলোঁ তাত তাত তাৰ আগত ফেমিলিৰ লগত গৈছিলোঁ পৰিয়ালৰ হৈ তেতিয়াও ভাল লাগিছিলে কিন্তু লগৰবোৰৰ লগত যোৱাটো বেলেগ এটা আনন্দ নহয় জানো সেইবাবে তালৈ গৈছিলোঁ তাৰপৰা তালৈ গ'লোঁ তাৰপৰা আকৌ আকৌ তাৰপৰা তাৰপৰা মাহঁতৰ লগত গ'লোঁ এই চৰাইদেউ গ'লোঁ তাৰপৰা এতিয়া তাৰপিছত কাজিৰঙা গৈছোঁ মাহঁতৰ লগত কাজিৰঙাটো জানে গড় হাতী বহুতো জন্তু দেখিবলৈ পাওঁ আমাৰ ইয়াত থকা মানে আমিতো এতিয়া গাঁৱত থাকোঁ গাঁৱত থকা বাহি উপৰিও কি কি জন্তু আছে সকলো চাব পাওঁ নিজৰ চকুৱে বহুত ভাল লাগে তাত নতুন অভিজ্ঞতা লৈ আহিব পাৰোঁ নতুন নতুন ঠাই আচলতে গ'লে নতুন নতুন এটা অভিজ্ঞতা লৈ আহিব পৰা যায় আৰু বহুত ভাল লাগে বহুত ইঞ্জ ফূৰ্তি লাগে নতুন যদি আমি এতিয়া অভিজ্ঞতা বুটলিব পাৰোঁ অকল ঘৰতেনো কিমান থাকিম নিজৰ গাঁওখনতে সেইকাৰণে সেইবাবে বেলেগলৈ গ'ল যোৱাটো ভাল তেতিয়া নিজৰ মনটো ভাল লাগি থাকে আৰু ঘৰখনৰ চিন্তা এটা থাকে তথাপিও দায়িত্বটো বেলেগক দি থৈ যাব লাগে তেতিয়া মানে চিন্তা কৰিবলগীয়া নাথাকে সদায় এনেকৈ গৈ থাকিম প্ৰতি বছৰে বছৰে নতুন নতুন অভিজ্ঞতা লৈ থাকিম আৰু গৰম দিনত আচলতে গৰম উঠে সেইবাবে বহুতে ঠাণ্ডা ঠাইলৈ যায় ময়ো গৈছোঁ তেনেকৈ বহুত আৰু এতিয়া জানুৱাৰীত মাহঁতৰ লগত মানে পৰিয়ালৰ লগত আমি গুৱাহাটী কামাখ্যা মন্দিৰ যাম বুলি ভাবিছোঁ যোৱা হোৱা নাই তালৈ তালৈ যাম তাতো মা ওচৰত আশীৰ্বাদ লৈ আহিম যাতে আমাৰ ভৱিষ্যতটো ভাল হয় আৰু সকলো যাতে ভালকৈ থাকে আৰু বহুত ফুৰিব আছে বহুত দূৰ দূৰ যাব আছে বৰ্তমান বেছি দূৰ যাব পৰা নাই তথাপিও আগলৈ যাবলৈ চেষ্টা কৰিম প্ৰতি বছৰে এটা এটা ঠাই আমি উপভোগ কৰিম নতুন নতুন অভিজ্ঞতা লৈ আহিম তেনেকৈ আৰু আকৌ অৰুণাচল প্ৰদেশ অৰুণাচলৰ ফালে বহুতো ঠাই আছে তাতো গৈছোঁ আচলতে পাহাৰৰ নিজৰা ঠাইবোৰ বৰ ভাল লাগে আৰু তালৈ গৈছোঁ লংডিং লংডিং গৈছোঁ লংডিং গৈছোঁ লগৰবোৰৰ লগত যোৱাবাৰ লগৰবোৰৰ লগত গৈছোঁ তাতো ফূৰ্তি কৰিছোঁ তাত দুখন বাছ গৈছোঁ তাত ল'ৰা ছোৱালীসকলো গৈছিলে তাতো বহুত ফূৰ্তি কৰিলোঁ নাচিলোঁ বাগিলোঁ যাওঁতে বহুতে তাত যাওঁতে খালী নিজৰ গাটো বেয়া লাগে বাৰু কিন্তু লগৰবোৰৰ লগত থাকিলে জানো গা বেয়া লগাটো পাত্তাই দিব নোখোজো আৰু লগৰবোৰৰ লগত যাওঁ নিজ নাচোঁ গাওঁ বেমাৰ ক'ৰবালৈ যায় তেনেকৈ নাচিলোঁ আৰু বহুত ফূৰ্তি কৰিলোঁ তাৰপৰা তাতো নিজা ৰয়িংঙতো পাহাৰবিলাক আছে বহুত ধুনীয়া এটা সুন্দৰ পৰিৱেশ সেউজীয়া বহুত ভাল লাগে আৰু মানে এটা দিনা আচলতে তেনেকৈ দিব লাগে মানুহে নিজক বুলিয়ে ক'ব লাগে আৰু বহুত সৌন্দৰ্য্য় মাজত থ'ব লাগে সে সেয়াই আৰু

বহুত আচলতে ফুৰিলে মনটো মানুহৰ মন ভালো হৈ থাকে ফুৰাটো সকলোৰে বাবে ভাল আৰু যোনে যোনো পাৰে